আমাৰ পিতৃ মাতৃ আৰু ককা আইতাৰ শিক্ষাগত অৰ্হতা বিষয়ে ক'বলৈ গ'লে আমাৰ পিতৃ মাতৃ বা আমাৰ আইতাহঁতে আগতে স্কুলীয়া শিক্ষাৰ পৰা বঞ্চিত হৈ আছিল ককা আইতাহঁতে যে স্কুল দেখিয়েই নাপাইছিলে কিন্তু পিছত আমাৰ পিতৃ বা মাতৃসকলে লাহে লাহে শিক্ষাৰ কি বস্তু শিক্ষা ল'লে যে কি কি হয় এই বিষয়ে উপলব্ধি কৰি তেওঁলোকে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিলে তেতিয়াৰ দিনত কি আছিলে স্কুলবিলাক বহুত সেৰেঙা কমেও ধৰি লওক আঠ দহ কিলোমিটাৰ দূৰত এখন স্কুল থাকে তেনেকৈ কোনো গাঁৱত স্কুল নাথাকে বহুত দূৰত থাকে এখন বা দুখন স্কুল তেওঁলোকে বহুত দূৰলৈ আহে ঘৰৰ পৰা তেওঁলোকে খোজ কাঢ়ি আহে স্কুললৈ তেতিয়া কোনো যাতায়তৰ ব্যৱস্থা নাছিলে ভাল ৰাস্তা নাছিলে সেইটো কাৰণে তেওঁলোকে ৰাতিপুৱাই সোনকালে ঘৰৰ পৰা ওলায় আৰু অকলে নাহে তেতিয়া কি আছিলে বনৰীয়া জন্তুবিলাক খুব ওলায় সেইটো কাৰণে কি কৰে অকলে আহিবলৈ ভয় কৰে ভয় কৰাৰ কাৰণে ককাহঁতে আগবঢ়াই থৈ যায়হি তেতিয়া ৰাস্তা পদূলি অকণমানি সুৰুঙা এনেকুৱা মানে দীঘলীয়া আন্ধাৰ হাবিৰ মাজে মাজে স্কুললৈ আহিব লাগে আমাৰ দেউতাৰ দিনত য'ত পঢ়িছিলে টাউনৰ চহৰত তাৰ পৰা আমাৰ ঘৰলৈ দহ কিলোমিটাৰমান দূৰ হৈ যায় এই দূৰৰ পৰা তেনেকৈ তেওঁলোকে বহুত কষ্ট কৰি স্কুললৈ আহে আৰু সেই দিনত শিক্ষিত মানুহ বহুত কম আছিলে তেওঁলোকে যিমানখিনি শিক্ষা পাব লাগিছিলে সেই সময়ত সেই শিক্ষাৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছিলে কেৱল স্কুলীয়া শিক্ষা শিক্ষকসকলে যি শিক্ষা দিয়ে সেইখিনিহে তেওঁলোকে লাভ কৰিছিলে যিকেইজন শিক্ষকে তেখ তেখেতলোকে আগতীয়াকৈ শিক্ষা লৈ তেওঁলোকে শিক্ষকতা কৰিছিলে তেখেতলোকৰ বাদে আজিৰ দৰে শিক্ষিত মানুহৰ সংখ্যা তেতিয়া বহুত কম আছিলে সেই কাৰণে তেওঁলোকে বহুত উন্নত শিক্ষাৰ পৰা আমাৰ দেউতাহঁতে বঞ্চিত হ'ব লগা হৈছিলে বহুত কষ্ট কৰি স্কুললৈ আহিছিলে আৰু তেতিয়া দিনত কি হয় স্কুলত আজিৰ নিচিনা ডেক্স আৰু বেঞ্চৰ ব্যৱস্থাটো নাছিলে তেওঁলোকে ঘৰৰ পৰা বস্তা বা ঢাৰি হাতত লৈ আহে তেওঁলোকে স্পন চেন্দেলো পিন্ধি নাহিছিলে সেই খোজ কাঢ়ি কাঢ়িয়েই স্কুললৈ অহা যোৱা কৰিছিলে খালী ভৰিৰে ছাতিও কোনো ব্যৱস্থা নাছিলে তেতিয়া বৰষুণ দিলে তেওঁলোকে ডাঙৰ কচুপাত নহ'লে কলপাত তেনেকৈ কাটিয়েই তেখেতলোকে সেইদিনত স্কুল পঢ়িব লগা অৱস্থাত তেওঁলোকে উপনীত হৈছিলে কিন্তু আজিকালি আমাৰ পিতৃ মাতৃ দিনৰ পৰিৱেশতকৈ বৰ্তমান ইমানেই উন্নত হ'ল যে এতিয়া একো শিক্ষাৰ পৰা আমি বঞ্চিত হ'ব নালাগে আমি যি মন যায় যি শিক্ষাই আমি ল'বলৈ ইচ্ছা কৰোঁ তাকেই আমি পাবও পাৰোঁ এতিয়া এতিয়া যাতায়তৰ সুবিধাও ভাল ৰাস্তা পদূলি ভাল স্কুলবিলাকো ঘন ঘনকে স্কুল আছে যোন স্কুল য'ত পঢ়োঁ আমি ত'তেই পঢ়িব আমি ইচ্ছা কৰি কৰিলে পঢ়িব পাৰোঁ এনেধৰণে আমি বৰ্তমান যুগত এতিয়া শিক্ষা ব্যৱস্থাটো বহুত উন্নত এতিয়া শিক্ষকৰ অভাৱ নাই শিক্ষাৰ অভাৱ নাই স্কুলক বহুত সুবিধাও দিছে যথেষ্ট সুবিধা আছে বহাৰ পৰা ধৰি লৈ ফেনৰ ব্যৱস্থা আছে এই সকলোবিলাকৰ ব্যৱস্থা বৰ্তমান দিনত আমি লাভ কৰি আছোঁ